হেল্ল' অঁ কওকচোন এ নাই হোৱা কি কৰোঁ জানো এতিয়াচোন অঁ অঁ

বেলেগ ইউনিভাৰ্ছিটিত ভাল আছে ভালে হৈছে অঁ অঁ ময়ো তাকে ভাবিছোঁ বাহিৰতে পঠিওৱাই ভাল হ'ব অঁ অঁ অঁ ভাল কথা তেতিয়াহ'লে মোৰ তাতে দিম তেতিয়াহ'লে অঁ তাত হেৰি কৰিবচোন মোলৈ অঁ অঁ একেলগে হেৰি কৰিব পাৰিম তেতিয়া

হ'ব দিয়ক